হেল্ল' ছুইগী কাষ্টমাৰ কেয়াৰ হয় নে মই আপোনালোকৰ তাত এক প্লেট চাওমিন অৰ্ডাৰ দিছিলোঁ এই অৰ্ডাৰটো মই এতিয়া বিশেষ কাৰণত এফালে যাব লগা হোৱাৰ কাৰণে কেঞ্চেল কৰিছোঁ সেই কাৰণে আপোনালোকে মোক আপোনালোকৰ যিটো অৰ্ডাৰ দিছিলোঁ সেই অৰ্ডাৰৰ দুশ টকা সেই পইচাটো পোৱা হ'ব নে নহয় আপোনালোকে জনাবচোন